হেল্ল' হয় আপোনাৰ মই উবেৰখন বুক কৰিছিলোঁ হয় তাত মই আহিলোঁ হয় আপোনাৰ সেই বুকখনত মই বেগটো মোৰ পাহৰি থৈ আহিছোঁ হয় আপোনাৰ সেই গাড়ীখনত মই অহাৰ পিছত মই নামিলোঁ মোৰ আপোনাৰ ডিকিতে বেগটো আছিলে সেই বেগটো মই পাহৰি থৈ আহিলোঁ হয় আপুনি বৰ্তমান ক'ত পালেগৈ মোৰ বেগটোত বহুত দৰকাৰী নথি পত্ৰ আছিলে ম'বাইলটো বাৰু যেন তেন পকেটত আছিল কাৰণে থাকিলে আপোনাৰ তাত মোৰ বহুত দৰকাৰী নথি পত্ৰ মোৰ যিখিনি আইডেনটি ডকুমেন্ট গোটেইখিনি আছিলে আপুনি কাইণ্ডলি ঘূৰি আহিব পাৰিব নেকি যদি নোৱাৰে আপুনি যোন জেগাত আছে মই সেই জেগালৈকে যাবলৈ চেষ্টা কৰিম আপুনি ঠিকনাটো দিলে মোক ভাল হয় আপুনি কোন জেগাত আছে যদি আপুনি নোৱাৰে আপুনি কওক যোন জেগাত আছে মই সেই জেগালৈকে যাবলৈ চেষ্টা কৰিম হয় তাত মোৰ বহুত দৰকাৰী নথি পত্ৰ আছে গতিকে ম হয় মই তালেকৈ গৈ আছোঁ আপুনি সেইকণ জেগাতে ৰখিব অকণ টাইম অনুগ্ৰহ কৰি সেইখিনি ডকুমেণ্ট নহ'লে মোৰ লাইভৰ বহুত প্ৰব্লেম হ'ব আপুনি গম পাইছে কি কি নথি পত্ৰ আছে মোৰ বহুত ডকুমেন্টছ আছে মানে তাত মোৰ ঠিক আছে আপুনি তাতে ৰখক মই গৈ আছোঁ মোৰ ডকুমেন্টছখিনি খালী বেগটো আপুনি পাইছে ন হয় বেগটো আপুনি ৰাখি থওক মই গৈ আছোঁ মোক দহ পোন্ধৰ মিনিটৰ ভিতৰত মই তাত গৈ পাই যাম নীলা ৰঙৰ বেগ হয় বেগটো নীলা ৰঙৰ হয় হয় ঠিক আছে মই গৈ আছোঁ দিয়ক হয়